সাধাৰণতে আমি নৈ পাৰত বাস কৰোঁ যদিও আমাৰ বিশেষ ডাঙৰ মাছ ধৰা নহয় জালত সৰু সুৰা পুঠি খলিহনা এনেধৰণৰ মাছ লাগে সেইখিনি মাছ আমি ধৰোঁ এবাৰ আজি প্ৰায় দুই তিনি বছৰৰ আগৰ কাহিনী হ'ব লগৰ এটাই ফোন কৰিলে যে মাছ ধৰিবলৈ যাওঁ মই গ'লোঁ তেতিয়া তাৰ পিছত ইহঁতি পলহ এনেকৈ লৈ আহিলে তাৰ পিছত আমি সোমদিৰি নদীত মাছ ধৰিবলৈ গ'লোঁ তাৰ পিছত গৈ আছোঁ গৈ আছোঁ আমি ভবা নাই কিবা আমি এই তেনেকুৱা সৰু সুৰা মাছ প্ৰথম পাই আছো ইমান ডাঙৰ মাছ পাম বুলি ভবা নাই কিন্তু এবাৰ পলহটো মাৰোঁতে গোটেই পলহটো জোকাৰি পেলালে মই অলপ ভয়ো খালোঁ প্ৰথমতে তাৰ পাছত যেতিয়া পলহটোৰ ভিতৰত হাত ভৰালোঁ দেখিলোঁ ডাঙৰ মাছ এটাই পৰিছে মাছটো ধৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু ধৰিব পৰা নাই যথেষ্ট ডাঙৰ মাছ মই তেতিয়া লগৰটোক মাতি আনিলোঁ লগৰটোৱে হাত দিলে আৰু তিনি চাৰিজন আহিলে তাৰ পিছত যেতিয়া মাছটো উঠাই আনিলোঁ তেতিয়াটো আমি আচৰিত এটা ডাঙৰ শ'ল মাছ আমাৰ পলহত পৰিলে সেই মাছটো ধৰি মই ভয়ে খাই গৈছিলোঁ যে ইমান ডাঙৰ মাছো থাকিব পাৰে সেইটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা আছিল